হেল্ল' হেল্ল' অ কাৰ এ এইটো ইলোৰা ন' অ আছা ভালে অ এটা কথা শুনিছানে আমাৰ যে পেহী সৰু পেহী এই কণ পেহী কণ পেহীৰ ছলিটোৰ বিয়া এ আমাৰ ডাঙৰ বাপুৰ কণ পেহীৰ ল'ৰাটোৰ অ অ হয় নেকি অ এই মা মাঘৰ মাঘৰ বিশ তাৰিখে অ অই কিয় মতা নাই আমাক মাতিছে দেখোন মাতিব দে হলি অ সিদিনা সুধিছিল তোহাৰ কথা তোহাৰ কথা অ তোহাৰ কথা সুধছিল আচ্ছা এটা কাম কৰিবা লাগিব বিয়াৰ অ আহিব আহিব বিয়াত হলি একেলগে যাব পাৰিম আচ্ছা কিবা কি দিবা এ বিয়াতনো কি দিবা এ সেইটো দিব লাগিব ভাল বস্তু দিবা লাগিব আৰু অ মইতো ভাবিছো দেচোন কিবা এটা দিব লাগিব এই বিয়া আৰু কইনা কৰ জানা নাই গুৱাহাটীৰ আপী সিও তাতে চাকৰি কৰে না একে অফিচতে কাম কৰে বোলে হা অ সেইটো না তেলৰ ভাড়াৰ দিনাই যাব লাগিব আগদিনা তো অ ভাটিবেলা যাবা কৈছে যাই আৰু তেলৰ ভাড়াটো যাব লাগিব যাই আৰু পিছদিনা বিয়া যাব লাগিব বিয়া চাই আহিব লাগিব হয়না অ অ নাই ভালে হৈছে দে পেহীটোৰো বৰ বৰ সেইটোৱে চিন্তা এটা হৈ আছিল ন' পেহা মৰা বহুতদিন গেল অ অ ভাল লাগিব দে তাকে তাকে তাকেতো তেনেহ'লে ওলবা হা প্ৰেজেণ্ট আমি কিবা কথা পাতি হেৰি কৰিম দে একেলগে অ বজাৰত আহিবা বৰপেটাৰ বজাৰত আহিবা হয় না দে দে হলি দে দে দে